মই ভ্ৰমণ নকৰা বিশ্বৰ ভ্ৰমণ নকৰা ঠাইবিলাক হৈছে আমেৰিকা লণ্ডন ফ্ৰান্স জাপান এইবিলাক হৈছে মই ঠাই বিখ্যাত ঠাইখন মানে আপ মই যাই পোৱা নাই এতিয়ালৈকে থাইলেণ্ড এইবিলাক ঠাইত তাৰমানে মই ভ্ৰমণ কৰি পোৱা নাই আজিলৈকে যোৱা নাই এইবিলাক বিশ্বৰ তাৰমানে ভ্ৰমণ নকৰা ঠাই তাৰমানে থাইলেণ্ড আমেৰিকা লণ্ডন ফ্ৰান্স জাপান এইখন দোকানত তাৰমানে মই যাই পোৱা নাই তাৰমানে এতিয়ালৈকে আৰু মই যাই পোৱা আপোনাৰ মোৰ তাৰমানে ভ্ৰমণ কৰিবলৈ ভাল ঠাই কাজিৰঙা কাজিৰঙাৰ লগতে ভৈৰৱকুণ্ড লগতে বগীবিল দলং বগীবিল দলং এইবিলাক মানে ভ্ৰমণ কৰি মানে মোৰ ভাল লাগে এইবিলাক ঠাই ভ্ৰমণ কৰিব কাৰণে এইবিলাক ঠাই মোৰ ভাল লাগে কাৰণ তাতে বহুত মানে আলোকচিত্র আছে তাৰে এইবিলাক ঠাইত মোক ভাল লাগে আৰু ভ্ৰমণ কৰি ভৈৰৱকুণ্ডত যাই ভাল লাগে ভৈৰৱকুণ্ডখন একদম মানে ভৰা তাতে বৰ্ডাৰ আছে ভৈৰৱকুণ্ড বুলি বৰ্ডাৰ আছে ভূটান আছে অৰুণাচল আছে তাৰে মাজতে আৰু তাৰে পৰা তাৰমানে পানীৰ পৰিৱেশ বহুতেই ভাল পানীৰ বহুত সুৰক্ষিত হয় পানীৰ কাৰণে একদম হেৰি পৰা আহে পাহাৰৰ পৰা পৰি আহে পাহ পানীৰ কাৰণে বিখ্যাত আৰু বৰ্ডাৰ আছে বৰ্ডাৰৰ পৰা কাজিৰঙাখন হৈছে আপোনাৰ কাজিৰঙাখন হৈছে তাতে মানে বহুত জীৱ জন্তু মানে বিখ্যত একদম ভাল লাগে চাইকেনে বহুত জীৱ জন্তুৰে তাৰমানে হাতী ঘোঁৰা বাঘ বান্দৰ এইবিলাকে ভৰপূৰ কাজিৰঙাখন তাৰমানে ভ্ৰমণৰ কাৰণে বহুত ভাল কাজিৰঙা আৰু বগীবিল দলং দলঙৰ কাৰণে বগীবিলখনৰ দলঙৰ কাৰণে বিখ্যাত এটা সেইটো কাৰণে মোৰ বহুত ভাল লাগে তাতে সেই ভ্ৰমণ কৰি থাকি কেনে ভ্ৰমণ কৰিবলৈ মোৰ মন যায় বহুত এইবিলাক ঠাই প বগীবিল দলং বা ভৈৰৱকুণ্ড এইবিলাক ঠাইত তাৰমানে ভ্ৰমণ কৰি মোৰ ভাল লাগে তাৰমানে বহুত ভাল লাগে এইবিলাক ঠাই তাৰ আমাৰ ওচৰতে আছে ভূটান আমাৰ ডিষ্ট্ৰিক্টৰ কাষত ভূটানখনতো যাই ভাল লাগে তাৰমানে ভূটানবিলাকত তাৰমানে পানীৰে অৰুণা ভৈৰৱকুণ্ড ভৈৰৱকুণ্ডত তাৰমানে পানীৰে বহুত ভাল লাগে পানীৰে বৰ কাষতে বৰ্ডাৰ আছে এই চাই ভাল লাগে আৰু কাজিৰঙাত কাজিৰঙাত তাৰমানে জীৱ জন্তুৰে ভৰপূৰ আছে কাজিৰঙা সেইটো কাৰণে বহুত ভাল লাগে কাজিৰঙাখন হয় আৰু বগীবিল দলংখন চাই ভাল লাগে বগীবিল দলংৰ কাৰণে বহুত মানুহে তাৰমানে বগীবিল দলংখন বহুত দীৰ্ঘত্তম বহুত বিশ্বৰ কিমান দুই নম্বৰ নে কি নম্বৰ স্থান আছে বগীবিল দলং সেইটো কাৰণে তাৰমানে বগীবিল দলংখন ভ্ৰমণ কৰি ভাল লাগে আৰু তাৰ ভিতৰত আৰু আছে নীলাচল পাহাৰ বুলি আছে এখন নীলাচল পাহাৰতো যাই ভাল লাগে পাহাৰৰে তাৰমানে বহুত সংস্কৃতি আছে আৰু ক্ষেত্ৰত ভ্ৰমণ কৰা ঠাইতো আৰু বহুত আছে ভৈৰৱকুণ্ডখন ওচৰতে কাৰণে তাতে ভ্ৰমণ কৰিব যাওঁ আৰু ইফালে ক আমাৰ ওচৰতে আৰু কচ মোৰ ওচৰতে আৰু ওৰাং আছে ওৰাং ওৰাং ওৰাং ৰাষ্ট্ৰীয় উদ্যান ওৰাঙৰ এটা ওৰাঙত যাই মানে ভাল লাগে ওৰাং ওৰাঙতে তাতে জীৱ জন্তু ভৰপূৰ অৰণ্য সেইটো কাৰণে যায় ভাল লাগে বহুতেই এইবিলাক এইবিলাক ঠাইত ওচৰৰে ঘৰৰ ওচৰৰে মানে ঠাই কাজিৰঙা চবতকৈ বেছি ভাল লাগে কাজিৰঙা কাজিৰঙাখন কিয় ভাল লাগে কাজিৰঙা তাৰমানে একদম জীৱ জন্তুবোৰে যিমান জীৱ জন্তু আছে সবৰে তাৰে বিখ্যাত তাৰমানে বিশ্ব তাৰমানে একেবাৰে বিখ্যাত ঠাই কাজিৰঙা কাজিৰঙাত মোৰ বেছি ভাল লাগে ভ্ৰমণ কৰি মানে কাজিৰঙাখন তাৰমানে দেখিবলৈ বহুতেই ভাল তাৰমানে বহুত দূৰৰ দূৰণিৰ পৰা মানুহবিলাক আহে কাজিৰঙা এখন ৰাষ্ট্ৰীয় উদ্যান হয় সেইটো কাৰণে কাজিৰঙা ভ্ৰমণ কৰি মোৰ বহুত ভাল লাগে তাৰমানে তাতে যাই পেলাই আৰু আপোনাৰ তাতে মন যায় তাৰমানে ভ্ৰমণ কৰি থাকিবলৈ কাজিৰঙা আৰু বগীবিলতো মন যায় কিন্তু কা সেইবিলাকত থাকি কাজিৰঙাখন বেছি বিখ্যাত তাৰমানে তাত মানে গঁড়ৰ তাৰ যোনবিলাক গঁড় আছে হাতী ঘোঁৰা বাঘ ভালুক চব এইবিলাক জীৱ জন্তুৰে মানে ভৰপূৰ হাতীত উঠিকেনে মানুহবিলাকে তাৰমানে সেইখিনি কাজিৰঙাৰ উদ্যানখন চাব পাৰে কাজিৰঙাত গোটেই তাৰমানে ঘূৰিব পাৰে মানে হাতীত উঠি পেলাই হাতী চফাৰি কৰি কিনে হাতীৰে চাফাৰি কৰি পেলাই বহুতখিনি ঠাই তাৰমানে ঘূৰিব পৰা যায় সেইটো কাৰণে হাতী লৈ পেলাই কাজিৰঙাখন কাজিৰঙাখন চাই ভাল লাগে আৰু মানে মই সকলোবিলাককে লগৰীয়াক কওঁ যে কাজিৰঙা এটা পিকনিক প্লে'চ হয় বহুতেই ভাল সুন্দৰ তাৰমানে এইটো তাৰমানে সুন্দৰ এইটোৰ কাৰণে তাৰমানে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে বহুত বিখ্যাত ইংলেণ্ড লণ্ডন আমেৰিকা এইবিলাক ছাইডৰ পৰাও তাৰমানে কাজিৰঙাখন তাৰমানে ৰাষ্ট্ৰীয় হিচাপে চাবৰ কাৰণে মানুহবিলাক আহে তাৰমানে সেইখন চাব মানুহ আহে সেইকাৰণে তাৰমানে কাজিৰঙাখন মোৰ চাই খুবেই ভাল লাগে তাৰমানে এইখনত তাৰমানে মই তাৰমানে পাৰিলে তাৰমানে দুবছৰ তিনি বছৰত যেতিয়া পিকনিক প্লে'চ হয় তাতে মই ঘূৰিবলৈ যাওঁ আৰু তাতে থাকি আহিগে আহোঁ মই তাৰমানে বহুত মানুহেৰে ভৰপূৰ থাকে হাতী হাতীৰেও তাতে চাফাৰি কৰিব পৰা যায় ঘূৰিব পৰা যায় এইবিলাকত চাই কেনে তাৰমানে মই ঘূৰি আহোঁ এইবিলাক এইবিলাক দৰ্শন কৰি তাৰমানে কাজিৰঙাত মোৰ ঘূৰি পেলাই চবতকৈ সকলোতকৈ বেছি ভাল লাগে কাজিৰঙা কাজিৰঙা এখন ৰাষ্ট্ৰীয় উদ্যান তাতে থাকি তাৰমানে মোৰ ভাল লাগে আৰু সেইকাৰণে সকলোকে মানে আহিলে দূৰ দূৰণিৰ পৰা পিকনিক কাজিৰঙাত মই যাব কওঁ কাজিৰঙাত আৰু বেলেগ একো নকওঁ কাজিৰঙাখন ৰাষ্ট্রীয় উদ্যান কাজিৰঙাত তাৰমানে মই যাব খো সকলবিলাকে সেইটো কাৰণে কাজিৰঙা এখন ৰাষ্ট্ৰীয় উদ্যান হয় কাজিৰঙাত বহুত দূৰণিৰ পৰা আহে গুৱাহাটীৰ বহুত ঠাই দূৰ দূৰ ঠাইৰ পৰা আহেতো মানুহবিলাক সেইকাৰণে মই কাজিৰঙাতে তাৰমানে সকলোকে মানে লগ বন্ধু যিমান আছে সেইবিলাক কাজিৰঙাতে ঘূৰাব পাৰা ঘূৰিবলৈ তাৰমানে কাজিৰঙা এখন বৰ ভাল সেইটো কাৰণে মোৰো যাই ভাল লাগে সেই ঠাইত কাজিৰঙাত কাজিৰঙা সকলো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে বিখ্যাত বহুত বিখ্যাত সেইকাৰণে তোমাৰ কাজিৰঙাত যাই বেছি ভাল লাগে মোৰ সেইকাৰণে মই সকলোকে কওঁ